দুই লাখ বিৰাশী হাজাৰ নশ একানব্বৈ চাৰি লাখ পইত্ৰিছ হাজাৰ তিনিশ ঊনসত্তৰ সাত লাখ সাতসত্তৰ হাজাৰ সাতশ ছয়াশী নলাখ ঊনানব্বৈ হাজাৰ চাৰিশ বত্ৰিছ ন লাখ নিৰানব্বৈ হাজাৰ ছশ ছয়ানব্বৈ